অঁ কওকচোন বাইদেউ অঁ হয় হয় হয় কওকচোন অঁ হয় নেকি অঁ বসুন্ধৰা থ্ৰী পইণ্ট থ্ৰী পইণ্ট জিৰ' হয় নহয় জানো অঁ অঁ আপোনাৰ এতিয়া কি কৰিব লাগ মাটিৰ কাম কৰিব লাগিব মাটিৰ কাম আপোনাৰ ডকুমেণ্টখিনি লাগিব ডকুমেণ্ট আপোনাৰ পান কাৰ্ড লাগিব তাৰপিছত আধাৰ কাৰ্ড লাগিব তাৰপিছত মাটিৰ খাজানা লাগিব আৰু গা গাঁওবুঢ়া লোকেল মেন এখন লাগিব আৰু কিং চাৰ্টিফিকেট কিং কিং চাৰ্টিফিকেট তাৰপৰা এন অ' চি অঁ আৰু এইখন এইখন লা হ'লেই হ'ব আৰু অঁ আপুনি এতিয়া মাটি কা হেৰি আপুনি নিজৰ নামত উঠাবনে ল'ৰা ছোৱালীৰ নামত উঠাব অঁ নিজৰ নামত কৰি দিম নহ্ অঁ অনলাইনো কৰিব আপুনি অফলাইনো কৰিব পাৰিব এতিয়া আপুনি কোনটো কৰে আকৌ অঁ অফিচৰ ছেকেণ্ড ছেটাৰ্ডে ফৰ্থ ছেটাৰ্ডে বন্ধ থাকে আপুনি পৰা পৰাপক্ষত অনলাইন কৰিলে ভাল হ'ব কাৰণ অফিচত কেতিয়াবা অকণমান ভিৰো বেছি হয় অনলাইন কৰিলে আপোনাৰ সুবিধা হয় অঁ আপুনি যদি একো বুজি নাপায় তেতিয়া আহি যাব এপাক অফিচলৈ আহিব আকৌ মই দেখাই দিম আপোনাক ধুনীয়াকৈ কি কি কৰিব লাগিব কি কৰিব নালাগে আপুনি এবাৰ আহি যাব ঠিক আছে অঁ অঁ